অঁ হয় কওকচোন অঁ অঁ কোৱা কোৱা অঁ তুমি ষ্টুডেণ্ট নেকি অঁ অঁ এতিয়া চোৱা এতিয়া মইতো কাঠফুলা খেতি কৰোঁ মই কাঠফুলা খেতি তোমাৰ পাঁচ বছৰ আগৰ পৰা কৰিছোঁ আৰু কাঠফুলা খেতি তুমি দুটা ধৰণে কৰিব পাৰা এটাতো কাঠফুলা খেতিটো যেতিয়া এজোপা কাঠ মৰি যায় কাঠজোপা মৰি যোৱা পিছত তাত যেতিয়া ভেঁকুৰ উঠে তাত কিছুমান কেইবছৰমান পিছত কাঠটো পচি যোৱা পিছত তাত কাঠফুলা ওলায় কিন্তু বৰ্তমান সময়ত আমি আধুনিক আধুনিক মানে আধুনিক আধুনিক যন্ত্ৰ পাতিৰ সহায়ত আমি কাঠফুলা খেতি কৰিব পাৰোঁ এতিয়া তোমালোকৰ ঘৰত যদি ধানৰ খেতি কৰে ধানৰ যোনটো খেৰ পায় সেইটো মানে আমি এটা ভালকৈ কনজাৰ্ভ কৰোঁ আৰু তাত কনজাৰ্ভ কৰা পিছত আমি যোনটো মানে কাঠফুলাৰ খেতিৰ মানে উপযোগী ঠাই এটা বাচোঁ তাত মানে তুমি ধুনীয়াকৈ এটা ৰুম বনাব লাগিব ৰুমটো বনোৱাৰ পিছত খেৰ যোনবিলাক আছে আৰু খেৰবিলাক তুমি মানে এটা জেগাত ভালকৈ থ'ব লাগিব আৰু খেৰবিলাক থোৱাৰ পিছত তাত কিছুমান ফাৰ্টিলাইজাৰ ফাৰ্টিলাইজাৰ দিব লাগিব তাত দিয়া পিছত মানে কিছুমান যন্ত্ৰ পাতিৰ সহায়ত তাত কেইদিনমান থ'ব লাগিব এনেই তুমি তিনি চাৰি মাহমানৰ এটা প্ৰচেছ থ'ব লাগিব আৰু প্ৰচেছ থোৱা পিছত তাত মানে ভেঁকুৰ উঠিব লাহেকৈ ভেঁকুৰ উঠা পাছত মানে তুমি খেৰখিনি লাহে লাহে পচি যোৱা পাছত তাত মানে ভেঁকুৰ উঠিব মানে কাঠফুলা ওলাব আৰু সেনেকৈ তুমি আৰু লাগিব তাত তাত কিন্তু হা বাহিৰৰ বতাহ সোমাব নেলাগিব বৰষুণ পৰিব নেলাগিব আদি কাঠফুলা কাঠ্ বৰ্তমান সময়ত আমি কাঠফুলা খেতি কৰোঁ বুলি ক'লে এনেকৈ এক্সট্ৰাকৈ কাঠফুলা গুটি পোৱা যায় কিন্তু সেইটো অলপ দাম পৰেগৈ এই এইটো এইটো মোৰ লগতে পাবা মই বৰ্তমান মানে সেইবিলাকো মানে ব্যৱসায় কৰিবলৈ লৈছোঁ আৰু তুমি যদি বিচাৰিব পাৰা মোৰ নম্বৰটোতে তুমি কণ্টেক্ট কৰিব পাৰা অঁ অঁ অঁ ভাল ভাল অঁ অঁ ভাল কাম কৰিছা তুমি মই সদায় সময় নেপাম তুমি ছেটাৰডে' আৰু ছানডে' পাম দুদিন সময় পাম মানে মোৰ বাকীকেইদিন মানে বহুত কাম থাকে অঁ অঁ ঠিক আছে অঁ অঁ ঠিক আছে দিয়া ধন্যবাদ